অঁ গগৈ এই কাইলৈ যে আমাৰ প্ৰগ্ৰামটো আছে মনত আছে নাই অঁ তিনিচুকীয়া বেপ্টিছ চাৰ্চটো যে যোৱা কথাটো ভাবিছোঁ অঁ এওঁকো মই লৈ যাম বুলি ভাবিছোঁ তাকেইতো আৰু ছোৱালীজনীও যাম বুলি কৈছে এটা কাম কৰোঁনি আমি একেখন গাড়ীতে যাওঁ নেকি ভাল লাগিব অঁ ভালো লাগিব তেনেকৈ ল'ৰা ছোৱালীকেইটাইও ভাল পাব অঁ অঁ অঁ অঁ আমি আৰু যে চাৰ্চত মানুহ দেওবাৰ দিনটোত গৈ সঁচাকৈ ভাল লাগে তুমি আগতে গৈছানে চাৰ্চত অঁ হয় হয় হয় মই আগতে গৈ পাইছোঁ মই গৈ পাইছোঁ খুব ভাল লাগিছিল

একেবাৰে একেবাৰে ভাল লাগিব ভাল লাগিব হয় তাকেতো আৰু এই নাই তাকে এই ব ছোৱালীজনীক কৈ আছোঁ মানে চাৰ্চৰ বিষয়ে তাই একেবাৰে নাজানে তাই তাৰপিছত তাই আকৌ এই তিনিচুকীয়া নহয় নহয় মই ভাবিছোঁ লৈ যাম বুলি আৰু কি হৈছে তাই সেয়া আকৌ ইহঁতে আকৌ পটককৈ ইণ্টাৰনেটত চাই যে চাইও আছে তিনিচুকীয়া বেপটিষ্ট চাৰ্চৰ মই তোমালৈ ফটোখন পঠিয়াই দিম বাৰু ঠিক আছে দিয়া হ'ব